আমাৰ ৰাজ্য হৈছে অসম আৰু আমাৰ সম্প্ৰদায় হৈছে সম্প্ৰদায় সাংস্কৃতি হৈছে পৰম্পৰাগত পোছাক হৈছে মেখেলা চাদৰ আমি এই পৰম্পৰাগত সম্প্ৰদায়ৰ মেখেলা চাদাৰযোৰ আমি অতি আদৰেৰে আৰু অতি সন্মানেৰে ব্যৱহাৰ কৰোঁ পৰম্পৰাগত সাজপাৰ সাজপাৰৰ ভিতৰত চাদৰ মেখেলা আৰু বিভিন্ন বিধৰ আছে যেনে মিচিং যোৰা মুগাৰ সাজপাৰ পাটৰ সাজপাৰ আৰু সেই সেই কাপোৰবিলাক আমি বিভিন্ন লোকে ফেষ্টিভেলত বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ যেনে আমি মেখেলা চাদৰ কেতিয়াবা হাতেৰে ঘৰত হাতেৰে বোৱা যায় আৰু এই হাতে বোৱা চাদৰ মেখেলাবোৰ আমি অতি সুন্দৰকৈ মা বা আইতাহঁতে ব্যৱহাৰ কৰে এই সাজপাৰসমূহ আমাৰ মা আমি নিজেও হাতেৰে ব'ব পাৰোঁ বা নিজে হাতে ব্যৱহাৰ কৰিব পাৰোঁ চাদৰ মেখেলাৰ কাৰণে আমি দোকানৰপৰা সূতা কিনি আনি নিজ হাতেৰে ব্যৱহাৰ কৰি নিজ হাতেৰে বৈ শালত তাত সূতাবোৰেদি চাদৰ মেখেলা বনাওঁ আৰু বিহুৰ সময়ত যেনে আমি মূৰাৰ মুগাৰ সাজপাৰ ব্যৱহাৰ কৰোঁ মুগা সূতাবোৰ মুগা এৰী পলুৰদ্বাৰা এৰী পলুৰে পলু ব্যৱহাৰ পলুৰে তৈয়াৰ কৰা হয় মুগাৰ সাজপাৰযোৰা আমি আমি বিহুৰ সময়ত ব্যৱহাৰ কৰোঁ বিহু নাচিবৰ টাইমত আমি মুগা সাজপাৰ তাৰে লগত গহনা যেনে গলপা গলপাতা কপৌ ফুল তাৰপিছত আৰু মুগাৰ সাজপাৰৰ লগত আমি সেই বিভিন্ন গগনা আদি ব্যৱহাৰ কৰা যায় মুগাৰ সাজপাৰৰ লগত আমি বহুত তুলনামূলকভাৱে ব্যৱহাৰ কৰা কৰা যায় তাৰপিছত আমি এই পাটৰ সাজযোৰ বিয়া বিয়াত ব্যৱহাৰ কৰা যায় বিয়াত আমাৰ পাটৰ সাজ হিচাপে মেইন কথা বগা কাপোৰ বগা পাটৰ কাপোৰ পিন্ধা যায় পাটৰ কাপোৰবোৰ আমি শুৱালকুচিৰপৰা আনোঁ তাৰপিছত তাত ব্যৱহাৰ কৰোঁ পাটৰ কাপোৰৰ লগত আমি বিভিন্ন ধৰণৰ গহনা ব্যৱহাৰ কৰোঁ যেনে গলপাতা ঢেঁকী ঢেঁকীৰ ঢেঁকীৰ কাটৰা তাৰপিছত কাণফুলি এই কেৰু গামখাৰু আদি এইবিলাক ব্যৱহাৰ কৰা যায় মুগাৰ সাজত সাজবোৰ আমি বিহুৰ সময়ত যেতিয়া বহাগ বিহুত বিহু আহে তেতিয়া আমি বিহু নাচিবলৈ ব্যৱহাৰ কৰোঁ তাৰ লগত আমি এই গামখাৰু কপৌ ফুল আদিও ব্যৱহাৰ কৰোঁ চাদৰ মেখেলা বুলিলে বিভিন্ন ধৰণৰ পোৱা যায় আৰু নতুন নতুন ডিজাইনৰ চাদৰ মেখেলাবিলাকো ব্যৱহাৰ কৰোঁ নতুন নতুন চাদৰ ব্যৱহাৰৰ ব্যৱহাৰ কৰা যায় যেনে নতুন সময়ত নতুন চাদৰ মাখালা ওলায় যেনে এইটো সময়ত সেইটো সেইটো পিছত যিহেতু চাদৰ মেখেলা আমি বহুত ফেষ্টিভেলত পিন্ধিব পিন্ধোঁ অসমীয়া বোৱাৰীৰ প্ৰথম সাজপাত হিচাপে আমি চাদৰ মেখেলা ব্যৱহাৰ কৰোঁ চাদৰ মেখেলাৰ বেছি প্ৰচলন গাঁও আদিত বেছিকৈ ব্যৱহাৰ কৰা হয় যেতিয়া গাঁৱত গাঁৱত সভা মেলা মন্দিৰ আদিবিলাকত আমি চাদৰ মেখেলা পিন্ধি পিন্ধি যাওঁ যাওঁ চাদৰ মেখেলা বিভিন্ন ৰঙৰ থাকে বগা নীলা হালধীয়া সেউজীয়া আদি বিভিন্ন বিধৰ কাৰ বিধৰ ৰঙৰ আৰু থাকে ঠিক সেইদৰে গহনাও বহুত বিধৰ থাকে যেনে গলপতাৰ সীতাহাৰ নেকলেছ কাণফুলি ঢেঁকীৰ কাটৰা কেৰু জুমকা তাৰপিছত এনকে এনে জুমকা আদি বিভিন্ন বিধৰ থাকে যে সেই সেই হিচাপে আমি এই বিধে বিধে এইযোৰ চাদৰ মেখেলাৰ লগত সেইযোৰ ৰঙাৰ লগত ৰঙা গহনা সেউজীয়াৰ লগত সেউজীয়া গহনা আদি ব্যৱহাৰ কৰোঁ তাৰপিছত আমি সৰু ল'ৰা ছোৱালীৰ কাৰণেও সৰু সৰু চাদৰ মেখেলা বৈ অলপ বিহুৰ সময়ত যেতিয়া সৰু ল'ৰা ছোৱালীবিলাক নাচিবলৈ যায় তেতিয়া তেওঁলোকৰ কাৰণে সৰু সৰু চাদৰ মেখেলা আমি ব্যৱহাৰ কৰোঁ চাদৰ মেখেলা বুলিলে আমাৰ বিভিন্ন বিধৰে ব্যৱহাৰ কৰা যায় যেনে অসমীয়া সংস্কৃতিৰ লগত মিলি আমি এই চাদৰ মেখেলা ব্যৱহাৰ কৰোঁ অকল চাদৰ মেখেলাই আমাৰ সংস্কৃতিক ব্যৱহাৰ কৰা যায় চাদৰ মেখেলাৰ কাৰণে নিজ হাতেৰে বৈ ওলোৱা চাদৰ মেখেলাযোৰ পিন্ধি ব্যৱহাৰ কৰা যায় যেনে মুগা ৰিহা পাটৰ পাটৰ ৰিহা পাটৰ খাৰু পাটৰ আৰু পাটৰ ব্যৱহাৰ কৰা যায় চব যি যি যি সেই চাদৰ মেখালা আমি ব্যৱহাৰ কৰোঁ সেইবিলাক আমি নিজ হাতে বা নিজ নিজ নিজা নিজ ব্যৱহাৰে নিজে হাতেৰে বৈ ওলোৱা হয় চাদৰ মেখেলা বুলিলে বিভিন্ন কালাৰ ৰঙৰ লগত পিন্ধি ভাল পাওঁ আৰু নিজৰ সংস্কৃতি লগত চাদৰ মেখেলাযোৰ পিন্ধিলে বেছি ভাল লাগে বুলি আমি সকলো অসমীয়া হিচাপে গৌৰৱ কৰোঁ অসমীয়া মান আৰু চাদৰ মেখেলাযোৰক আমি অতি সন্মান আৰু আদৰ কৰোঁ চাদৰ মেখেলাৰ লগত আমাৰ এইখিনিয়ে ক'বলগা